কিতাপৰ বাহিৰে আলোচনী আৰু বাতৰিকাকত পঢ়া হয় আলোচনী বুলি ক'বলৈ গ'লে আপোনাৰ নন্দিনী বিষ্ময় সাতদিন প্ৰায়বোৰ আজিকালি নাইকিয়াই হৈ গৈছে বাতৰিকাকত হ'ল প্ৰতিদিন আমাৰ অসম আৰু আপোনাৰ দৈনিক জনমভূমী ইত্যাদি পঢ়া হয় অঁ লগতে বাতৰি কাকত নিউজ আদি সকলো চোৱাও হয়